বাইক চলাই বহুত ভাল পাওঁ এদিন ইউটিউব চাই থাকোতে হঠাতে মই এজন মানুহক বাইক চলাই ব্লগ কৰি থকা দেখিলোঁ তাৰপিছত মই গম পালোঁ যে তেওঁলোকক ৰাইডাৰ বুলি কয় তাৰপিছতে মোৰ বাইকৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ'ল মই সেই ইউটিউবাৰজনক জন ইউটিউবাৰজনৰ সৈতে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ তেওঁ কনটেক্ট পোৱাৰ পিছত তেওঁ মো মই তেওঁক বাইকৰ বিষয়ে সুধিলোঁ মোক এই বিষয়ত বহুতো কথা ক'লে তেওঁৰ পৰাই মই এই অনুপ্ৰেৰণা পালোঁ

এজন প্ৰফেচনেল ৰাইডাৰ হোৱাৰ মোৰ বহুত ইচ্ছা